হেল্ল' গোহাঁইনী নেকি কওকচোন কেইলৈ ফোন কৰিলে অঁ বিহু কেনে চলিছে ভালে চলিছে অঁ অঁ অঁ গ'ম পাইছোঁ গ'ম পাইছোঁ আমাৰ এইফালেও চলি আছে বাৰু তাৰপৰা কি বুলি ভাবিছে আপুনি এই বিহুমেলা চাবলৈ যাব ন কেন্দ্ৰীয় বিহু মেলাখন চাবনে অঁ অঁ ঠিক আছে ঠিক আছে ঠিক আছে মই মেলা অঁ ঠিক আছে ঠিক আছে ঠিক আছে হ'ব দিয়ক আপোনালোকে হেৰি কৰক হেৰি ওলাব আমালৈ ফোন এটা কৰিব খালী দেই ঠিক আছে ঠিক আছে ঠিক আছে হ'ব